হয় অঁ কওঁকচোন অঁ অঁ অহা দেওবাৰে আছে অঁ অঁ আপোনাৰ পাছবেলা টাইমত হ'ব তিনিটামান বজাৰ পৰা হ'ব আপোনালোকে জইনিং কৰিলেনে অঁ অঁ অঁ অঁ কি নাম আছিলে ল'ৰাটো অঁ অঁ ফিজটো আপোনাৰ দুশ টকা অকল দেওবাৰে আমাৰ খেলটো পাতিছোঁ আমাৰ অঁ অঁ পঠিয়াই দিব পঠিয়াই দিব অঁ অঁ